মই দেখা ট্ৰেক্টৰৰ ব্ৰেণ্ডসমূহ হৈছে মহিন্দ্ৰা স্বৰাজ স্বৰ্ণলিকা পাৱাৰ ট্ৰেচ টাফেট ফীড মটৰ্ছ ফ'ৰ্ছ মটৰ্ছ এইখিনি ব্ৰেণ্ডৰ ট্ৰেক্টৰসমূহ মই দেখিছোঁ এই ট্ৰেক্টৰসমূহ সাধাৰণতে বাৰিষা কালত শালি ধানৰ খেতি কৰিবলৈ ব্যৱহাৰ কৰা হয় বিশেষকৈ খেতি কৰোঁতে মাটি চহাবলৈ ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ খৰালি কালত বিভিন্ন শাক পাচলি খেতি কৰোঁতেও মাটি চহাবলৈ এই ট্ৰেক্টৰসমূহ ব্যৱহাৰ কৰা হয় লাই লাই মটৰ গাজৰ আলু আদি এইবিলাক খেতিৰ বাবে মাটি চহাবলৈও ট্ৰেক্টৰখন ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ মৰণা মাৰিবলৈ ট্ৰেক্টৰখন ব্যৱহাৰ কৰে আকৌ কিছুমান ঘৰ বনাওঁতে যেনেকৈ মাটি পেলাবলৈ শিল ইটা বালি ইত্যাদি আনিবলৈ যিকোনো বস্তুৰ বোজা কঢ়িয়াবলৈ ট্ৰেক্টৰৰ পিছফালে লাগি থকা ট্ৰেলাৰখনৰ সহায়ত লোৱা হয় আকৌ ঠিক তেনেকৈ ট্ৰেক্টৰখনত থকা ট্ৰেলাৰ ট্ৰেলাৰখনৰ সহায়ত ধান ৰুবলৈ কঠীওয়া কঠীয়া বা আন সামগ্ৰী যেনে ধানৰ বস্তা খেৰ আদি এঠাইৰপৰা আন এঠাইলৈ কঢ়িয়াব পাৰি আৰু লগতে ধান কটাৰ পাছত কিছুমান ডাঙৰি ওলায় সেই ডাঙৰিসমূহ কঢ়িয়াবলৈ ট্ৰেক্টৰখন ব্যৱহাৰ কৰা হয় আকৌ ট্ৰেক্টৰখন কিন্তু পৰম্পৰাগত পদ্ধতিত পৰা যথেষ্ট পৃথক কাৰণ ট্ৰেক্টৰ হৈছে সম্পূৰ্ণ তথ্য় প্ৰযুক্তিৰ এটা বস্তু কিন্তু আগৰ পৰম্পৰাগত পদ্ধতিত হাল ব্যৱহাৰ কৰা হয় হালৰ কাৰণে গৰু বা ম'হৰ প্ৰয়োজন হয় আৰু হালখনৰ বাবে কিছুমান বস্তু যেনে নাঙল যুঁৱলি মৈ ইত্যাদি প্ৰয়োজন হয় আৰু পৰম কিন্তু ট্ৰেক্টৰখন যিহেতু তথ্য প্ৰযুক্তিৰ বস্তু সেইবাবে ইয়াত প্ৰয়োজন হোৱা বস্তুটো হৈছে ডিজেল ডিজেলৰ সহায়ত চলে পৰম্পৰাগত পদ্ধতিৰে হাল বাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় কিন্তু ট্ৰেক্টৰৰ সহায়ত হাল বাবলৈ একদম নিচেই কম সময় লাগে এদিনত এদিনত যিমানখিনি হাল বাব পাৰি ট্ৰেক্টৰৰ সহায়ত সেই কামটো আধা ঘণ্ট আধা ঘণ্টাতে হৈ উঠে আকৌ গৰু ম'হৰদ্বাৰা হাল বালে দেখা যায় যে ই কেৱল ৰাতিপুৱা বা দিনতহে বাব পাৰি কিন্তু ট্ৰেক্টৰ দিন ৰাতি কোনো কথা নাই যেতিয়া তেতিয়াই মৰণা মাৰিব পাৰি ধান কাটিব পাৰি মাটি চহাব পাৰি আৰু এইখিনিত এটা কথা ক'ব পাৰি যে পৰম্পৰাগত পদ্ধতিৰ ক্ষেত্ৰত গৰুহালৰ জিৰণিৰ প্ৰয়োজন হয় কিন্তু ট্ৰেক্টৰৰ ক্ষেত্ৰত যিহেতু মেচিন মেচিন মেচিনাৰী বস্তু সেইবাবে ইমানৰ ইমান এইখিনিৰ মানে জিৰণি প্ৰয়োজন নহয়